হাঁহ কুকুৰা বা এই বিভিন্ন ব্যৱসায়সমূহ আমি কেনেদৰে আগুৱাই লৈ যাব পাৰিম বা যুগৰ হাতত খাপ খুৱাই নিয়াকৈ আমি কেনেদৰে পালন কৰিব পাৰি এই এই ক্ষেত্ৰত বৰ্তমান সময়ত গাহৰি হাঁহ কুকুৰা ছাগলী আদি পালনেই প্ৰধান তাৰ ক্ষেত্ৰত আমি আগৰ যুগতকৈ বৰ্তমান যুগটো বহুতো উন্নত ধৰণে পালন কৰা হয় যিহেতু আগতে মানুহে এটা বা দুটা গাহৰি বা ছাগলী থৈছিলে কিন্তু বৰ্তমান সময়ত প্ৰত্যেকজন পালকেই বহুতো ধৰক বহুতো বহুত বহুত ছাগলী বা গাহৰি পালন কৰে বা হাঁহ কুকুৰা ধৰি লওক মানে হাজাৰ শলৈকে পালন কৰে এই ক্ষেত্ৰত এই ক্ষেত্ৰত সম্পূৰ্ণ এখন এখন এৰিয়াৰ মাংসৰ যি বজাৰ থাকে সেই বজাৰসমূহ দখল কৰে আৰু সেইসমূহ বৰ্তমান যিমান পালকে প্ৰডাকশ্যন উলিয়াইছে কিন্তু তাতকৈ বেছি ধৰি লওক মানে মাংস খোৱা মানুহৰ সংখ্যাটো বাঢ়িছে আৰু আগতে প্ৰায় মানুহে সপ্তাহত এদিন বা দুদিন খাইছিলে কিন্তু আজিকালি প্ৰায় দেখা যায় বোলে ভাতৰ লগত যেনেকৈ চব্জি খায় সেই চব্জি খোৱাৰ ধৰণেই মাংস খায় আৰু মাংস অবিহনে কিছুমান মানুহে ভাত পেটলৈ নাযায় ত' এই ক্ষেত্ৰত ধৰি লওক আমি চাব গ'লে ধৰি লওক এখন গাঁৱত বা এখন এৰিয়াত বা এখন এলেকাত তেনেকৈ নিৰামিষ ভোজন এই ব্যৱসায়ত প্ৰভাৱ পেলাব বৰ্তমানলৈকে পৰা নাই আৰু এই ইমান সহজো নহয় কিন্তু কিছুমান মানুহে নিৰামিষ ভোজী ভোজী থাকে কিন্তু এই এই নিৰামিষ ভোজী এই বৃত্তিটোত ইমানকৈ প্ৰভাৱ পেলাব নোৱাৰে কাৰণ যিহেতু সমান সমান নাই মাংস ভোজী ভোজী মানুহ বেছি আছে মাংসখোৱা মানুহ বেছি আছে সেইকাৰণে ধৰি লওক এই নিৰামিষ ভোজনে এই ব্যৱসায়ত প্ৰভাৱ পেলাব পৰা নাই আৰু এই এই ক্ষেত্ৰত আটাইতকৈ বেছি ডিমাণ্ড থকা সামগ্ৰীসমূহ হৈছে ধৰিলে মানে হাঁহ কুকুৰা পালন কৰিলে বৰ্তমান কণীৰ দাম যেনেকৈ ধৰি লওক পাঁচৰপৰা দহ টকালৈকে বাঢ়ি গৈছে আৰু বৰ্তমান গাহৰি মাংসৰ দাম যিমান হ'ব লাগে তাতকৈ বহু গুণেই মানে আধা বেছি হৈ গৈছে তো এই ক্ষেত্ৰত এইবোৰৰ ডিমাণ্ডবোৰ বহুত বাঢ়ি গৈছে আৰু বৰ্তমান সময়ত ছাগলী মাংসৰ যিটো ডিমাণ্ড হৈছে আজিকালি বিয়া সবাহত হ'লে মানে প্ৰায় ছাগলী মাংসই দিয়া হয় এই ক্ষেত্ৰত আমি ছাগলী যে যিমান ধৰণে যোগান ধৰিব লাগে সিমানটো ধৰিব নোৱাৰি এই ক্ষেত্ৰত এই এই ডিমাণ্ডবোৰ ক্ৰমান্বয়ে বাঢ়ি গৈ আছে আৰু এই ক্ষেত্ৰত পালকসমূহৰ যথেষ্ট কষ্ট কৰি যি পাব লাগে সেইখিনি বৰ্তমান পাইছে বুলি মই ভাবোঁ আৰু যিহেতু এজন পালকে যথেষ্ট কষ্ট কৰে আৰু এই কষ্টৰ সফলবোৰ পাইছে নিজৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে আৰু এই বজাৰতেই মাছ কণী বা অন্যান্য যি মাংস আছে এইবোৰৰো ডিমাণ্ড বৰ্তমান বাঢ়ি গৈ আছে আৰু বৰ্তমান সময়ত আমি এইবোৰ গাঁৱত থকালৈকেও ধৰি লওক বাহিৰৰপৰাও আমি ক্ৰয় কৰি আনিবলগা হয়